অ কি খবৰ

অ খানা খাব লগা হৈছিল বাৰু বহুত দিন খোৱা নাই আমি অ পাৰি কি মাংস আনিবি ব্ৰইলাৰটো বহুত দাম হৈ আছে ব্ৰইলাৰৰ কিলোটো তিনিশ টকা যাই আছে ওম এতিয়া মানে ব্ৰইলাৰ খোৱাটো অলপ টানেই হৈছে ব্ৰইলাৰৰ সলনি বেলেগ মাংস পায় ইমান দাম হৈ আছে তাৰমানে খাচী মাংস সাতশ চাৰে সাতশ আৰু ব্ৰইলাৰ অলপ ওপৰত আছে অ খাচীটো কথা আৰু কি ক'ম আৰু সেইটোটো নাম্বাৰ ওৱানেই অ ব্ৰইলাৰৰ দামটো বহুত আছে গাহৰিটো যাই আছে পূৰা চাৰে তিনিশ কিলো অ সেইটো এতিয়া মানে ব্ৰইলাৰ খোৱাতছে গাহৰি খোৱাই ভাল তাৰ উপৰি লোকেল লোকেল মুৰ্গী কিলো হ'ল চাৰিশ গতিকে আমি ব্ৰইলাৰ খোৱাতকৈ

অ অ সেইটোৱে হ'ব আমি অ আমি ব্ৰইলাৰটো ব্ৰইলাৰ এটা খানা কৰি মানে ভাল নহ'ব

আমি লোকেলেদি পিছে খানাটো কৰি দিওঁ সেইটো অ অ অ দাম দৰ সেইটো বাৰু আমি ভালকৈ মিলাই আনিলেই হ'ল আৰু ওচৰতে আছে নহয় দোকান আমাৰ চকত অ কি কিমান লাগিব পৰিমাণটো মাংসৰ অ অ মানুহতো পাঁচজনমান থাকিব আমাৰ লগৰ অ ঠিক আছে বাৰু অ ঠিক আছে বাৰু আমি যোগাযোগ হৈ আছোঁ